যদি মই বাথৰুমত হাত ধুই থাকোঁতে হঠাতে পানী অহা বন্ধ হৈ যায় তেতিয়া মই প্ৰথমে টেংকিৰ পানী কমিছে নেকি সেইটো চেক কৰিম আৰু যদি টেংকিত পানী কমি গৈছে তেন্তে টেংকিত পানী ভৰাবলৈ মটৰৰ দ্বাৰা মেচিনৰ দ্বাৰা টেংকিত পানী ভৰাম আৰু যদি পানী ভৰোৱাৰ পাছতো পানীটো অহা বন্ধ কমি থাকে অৰ্থাৎ পানীটো যদি টেংকিত পানী ভৰোৱা পাছতো নাহে তেতিয়া মই পাইপ ক'ৰবাত ফাটিছে নেকি সেইটো চেক কৰিম যদি পাইপো ফটা নাই তেনেহ'লে ওচৰত থকা যিকোনো পানী ৱাটাৰ চাপ পানী কানেকশ্যনৰ লগত জড়িত থকা মিষ্টিৰ লগত সহযোগ কৰিম যদি মিস্ত্ৰী নাপাওঁ তেতিয়া মই নিজেই চাবলৈ চেষ্টা কৰিম যে পানীটো কিয় অহা নাই সম্পূৰ্ণ চেষ্টা কৰিম প্ৰথমে মই পাইপবোৰ তন্ন তন্নকৈ চাম চোৱাৰ পাছত যেতিয়া পানীটো কেতিয়াও যদি ভালদৰে নাহে তেতিয়া এবাৰ টেংকিটো খালী কৰি টেংকিটোত যদি কিবা জাম হৈ আছে সেইটো চাম চোৱাৰ পাছত তাৰ পাছতো যদি পানীটো নাহে তেতিয়া মই এবাৰ গোটেই পাইপখিনি যদি ভিতৰেদি মাটিৰ তলেদিয়ে কোনোবা পাইপ আছে সেই পাইপো চাম আৰু লগ লক চিষ্টেমটো ভালকৈ চাব লাগিব পানীটো যিটো টেংকিৰ পৰা তললৈ আহে পাইপৰ যোগেদি যিটো আমাৰ বাথৰুমলৈ আহে সেই তাত যিটো লক চিষ্টেম আছে সেই লক চিষ্টেমটো কিবা বেয়া হৈছে নেকি সেইটো চাব লাগিব চোৱাৰ পাছত যদি পানীটো তথাপিতো নাহে তেতিয়া মই কোনো পানীৰ লগত জড়িত থকা পানী চাপ্লাইৰ লগত জড়িত থকা মেকানিকেল মানুহৰ ওচৰত গৈ বিষয়টো জনাম আৰু তেওঁ আহি চাই দিব তেতিয়া মোৰ পানীটো সুচাৰুৰূপে আহিব আৰু যদি কোনো এয়াৰ কণ্ডিশ্যন হৈ থাকে যদি কোনো এয়াৰ পাইপত যদি কোনো এয়াৰ কণ্ডিশ্যন হৈ থাকে আৰু সেই এয়াৰ কণ্ডিশ্যনবোৰো সুন্দৰকৈ আঠা দি পানীৰ পাইপত লগৰ আঠা দি বন্ধ কৰিবলৈ চেষ্টা কৰিম যেতিয়া পানী পাইপত কোনো অদৰকাৰী বস্তু জমা হয় তেতিয়া পানী অহা বন্ধ হৈ যায় যেতিয়া পানী অহা বন্ধ যদি অদৰকাৰী বস্তুবোৰ আমি ভালদৰে চাফ চিকুণ কৰি ৰাখোঁ টেংকীত টেংকিটো যদি বন্ধ কৰি ৰাখোঁ তেতিয়া কোনো ধৰণৰ জাম নহয় পানী টেংকী সদায় ঢাকোন দি ৰাখিব লাগে নহ'লে বিভিন্ন ধৰণৰ বস্তু ওপৰৰ পৰা পৰিব পাৰে আৰু তেতিয়া টেংকিত জাম হোৱাৰ সম্ভাৱনা থাকে লগতে আমাৰ স্বাস্থ্যটো হানি কৰে বেয়া পানী ব্যৱহাৰ কৰিলে আমাৰ স্বাস্থ্যৰো হানি হয় সেইকাৰণে আমি পানী টেংকিত সদায় ঢাকোন দি ৰাখিব লাগে পানীৰ টেংকিসমূহ সদায় ৰ'দ ৰ'দঘাই জেগাত ৰাখিব লাগে তেতিয়া পানীটো ভাল হৈ থাকে পানীত সদায় চেক কৰি থাকিব লাগে যে পানীটো কিবা বেয়া হৈছে নেকি ভাল হৈছে কেনেকুৱা পৰ্যায়ত আছে পানীটো সপ্তাহত এবাৰ চাব লাগে আৰু পানী স্পীড যেতিয়া কমিব তেতিয়া মটৰত নিশ্চয় টেংকিত নিশ্চয় জাম হ'ব পাৰে তাৰ সেই জামবিলাক গুচাই দিলে আমাৰ পানীটো সুচাৰুৰূপে আহি থাকিব যেতিয়া মিস্ত্ৰীজনে কামটো কৰি বেমাৰটো উলিয়াব তেতিয়া তাৰপাছত মই নিজে যদি কিবা গণ্ডগোল হয় কৰি থৈ যোৱাৰ পাছত তেতিয়া মই নিজেই সেই বেমাৰটোৰ বিষয়ে জানিম আৰু নিজেই কৰিবলৈ চেষ্টা কৰিম মিস্ত্ৰীজনৰপৰা পৰামৰ্শ ল'ম যে পানীটো কিয় বন্ধ হৈছে আৰু পানীটো হঠাতে কিয় অহা স্পীডটো কমি গৈছে তাৰ বিষয়ে মই জানিবলৈ চেষ্টা কৰিম ইয়াৰ পাছত যদি আকৌ পানী নহা হয় তেতিয়া মই নিজেই যাতে কৰিব পাৰোঁ মিস্ত্ৰীজনৰ পৰা সকলোখিনি তথ্য মই লৈ ল'ম আৰু পানীৰ পায়পবোৰ পানীৰ পাইপসমূহ সদায় ভাল জেগা দি ভাল জেগাইদি দিব লাগে যাতে কোনো গৰু ছাগলীয়ে পানী পাইপসমূহ ভাঙি অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে যত্ন ল'ম আৰু কোনো যাতে গধুৰ বস্তু পৰি পানী পাইপ ফাটি নষ্ট নহয় পানী অহাত যাতে বন্ধ নহয় তাৰ ওপৰত যত্ন ল'ম পানী পানীৰ টেংকি সদায় মুকলি জেগাত ৰখাতো দায়িত্ব বুলি ভাবোঁ আৰু মুকলি জেগাত ৰাখিলে বেমাৰ আজাৰৰ পৰা বহুত পানী বেয়া হোৱাত বহুত সুবিধা হয় পানী বেয়া নহয় তেতিয়া মুকলি জেগাত ৰাখিলে ৰ'দঘাই জেগাত ৰাখিলে গতিকে পানীৰ স্পীডৰ বিষয়ে পৰামৰ্শ মিস্ত্ৰীজনৰ পৰা লোৱাৰ পাছত মই নিজেই কৰিবলৈ চেষ্টা কৰিম